অঁ নমস্কাৰ নমস্কাৰ শৰ্মানী অঁ হয় আছোঁ আৰু আছোঁ আৰু আছোঁ হেৰি দেক এই নাই মই এই অফিচৰ কামত গুৱাহাটীলৈ গৈছিলোঁ এই কালি আহি পাইছোঁহে এই আমাৰ মানে আকৌ এ হেৰিয়ে কৈ আছে আমাৰ এওঁ কৈ আছে এ গৰম বন্ধ খুলিবৰে হ'ল ইহঁতক কলৈকো লৈ যোৱা হোৱা নাই এই হেৰি কৰোঁ নেকি বাৰু ক'ৰবাত যোৱাৰ প্লেন এটা কৰোঁ নেকি বাৰু হেল্ল' এই অকমান এই লোক মানে ইয়াতে ওচৰতে ক'ৰবাত ফুৰিবলৈ যোৱাৰ প্লেন এটা কৰিছোঁ বুলি ভাবক কৰোঁ নেকি অঁ এই আমাৰ ল'ৰা ছোৱালীকেইটাক লৈ আমাৰ হেৰিও আহিছে প্ৰিয়াও আহিছেতো তায়ো ইফালে সিফালে যাওঁ বুলি কৈছে কিন্তু এই বৰ বেছি দূৰত নাযাওঁ দিয়া হেৰি কৰিম এই আমাৰ এই তেজপুৰতে আৰু টাউনতে আমি ইয়াতে নগৰতে এই চিত্ৰলেখা উদ্য়ানলৈকে ইহঁতক লৈ পেলাই যদি যাওঁ নহয় অঁ ত অঁ অঁ তাইৰ আকৌ মি হেৰিয়াৰ সংগীত বিদ্য়ালয় থাকে নহয় অঁ সেইটোও এটা কথা সেইবিলাকৰ আক' ক্ষতি হ'লে বেয়াও কথা হয় এই মানে কৰিব লাগে ভালকৈ দেই এ তাই কিন্তু বৰ ভাল গান গাই দেই অঁ হয় এওঁ সিদিনাখন এই ইয়াত বামুণ চুবুৰীত যে ফাংচন হৈছিল তাই জ্য়োতি সংগীত গাইছিল নেকি নহয় অঁ আমাৰ এওঁলোকে বৰ ভাল পাইছে তাইৰ মাতটোও বাৰু অকণমান হেৰি কৰিলে কিন্তু ভাল হ'ব অকণমান ভালকৈ গাইড দিলে বৰ ভাল হ'ব মানে অকণমান ভালকৈ শিকাবলে শিকালে বৰ ভাল হ'ব অঁ তাকে তেতিয়াহ'লে এটা কাম কৰোঁ এই এওঁক মই পঠাই দিম নেকি এবাৰ তোমালোকৰ ঘৰলৈ অঁ তেওঁৰ লগতে অঁ তেওঁৰ লগতে প্লেনটো কৰি পেলাই আমি দেওবাৰে তেতিয়াহ'লে হেৰি কৰিম আৰু হেৰি মানে ভাত পানী খাই পেলাই আমি ওলাই যাম আৰু দুটা আঢ়ৈটামান বজাত অঁ অকল তাতে চিত্ৰলেখা উদ্য়ানত ভিজিট দি পেলাই হেৰি কৰিম নহয় আচ্ছা অঁ ঠিক আছে ৰাখো নহয় মই পঠাই দিম আবেলি পঠাম দেই অঁ অঁ অঁ ঠিক ঠিক আছে ঠিক আছে ৰাখিছোঁ দিয়া অঁ